অঁ গুড আফটাৰনুন চাৰ অঁ মই ছাৰ মই ছাৰ বৰডবা চুতিয়া গাঁৱৰ পৰা ক'লো ছাৰ ছাৰ মোৰ অভিযোগ এটা আছে ছাৰ মানে আমাৰ সম্প্ৰতি আমাৰ পঞ্চায়তত নিৰ্মীয়মান ৰাস্তা পদূলিবিলাকৰ কাম ইমান মানে ভাল হোৱা নাই ছাৰ গতিকে আচলতে আপুনি যিহেতু মানে এজন খণ্ড উন্নয়ন বিষয়া গতিকে অভিযোগটো আপুনিয়ে গ্ৰহণ কৰিব গতিকে মই এই বিষয়ত আপোনাক মানে দৃষ্টি গোচৰ কৰিব খুজিছোঁ আমাৰ মানে অতি সম্প্ৰতি পঞ্চায়তৰ দিনত যিবিলাক এমজি এনৰেগা মহাত্মাগান্ধী গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধিনত যিবিলাক বাট পথ নিৰ্মাণ হৈ আছে সেইবিলাকত ব্যাপক খেলি মেলি দেখিছোঁ ছাৰ আৰু মানে আমাৰ যি আমি গ্ৰাম্যাঞ্চলৰ মানুহ সাধাৰণ মানুহ তথাপিও আমাৰ যি জ্ঞানত আছে মানে সেই পঞ্চায়ত লেবেলৰ যিবিলাক বাট পথ হয় সেইবিলাক নিৰ্মীয়মানৰ নিৰ্মাণৰ ক্ষেত্ৰত মানে তেওঁলোকে এখন মনিটৰিং কমিটি স্থাপন কৰি পেলায় সেইক্ষেত্ৰতো আমি দেখিছোঁ তেওঁলোকে মানে থলুৱা মনিটৰিং কমিটিখনে মানে নিৰীক্ষণ কমিটি এখন গঠন কৰিবলে সেই ক্ষেত্ৰতো তেওঁলোকক মানে কিছু উদাসীন দেখিছোঁ ছাৰ আপুনি সেই ক্ষেত্ৰত হওক অকমান দৃষ্টি দিব ছাৰ

হয় ছাৰ হয় ঠিক আছে ছাৰ থ্যেংক ইউ ছাৰ